কিতাপ এখন শেষ কৰিবলৈ এইটো কিতাপখনৰ ছাইজৰ ওপৰত ডিপেণ্ড কৰে যেনে কিতাপখন যদি বহুত ডাঙৰ হয় তেনেহ'লে এইটো পঢ়িবৰ কাৰণে সাধাৰণতে মোৰ দহ বাৰ দিনমান সময় লাগে আৰু বাকী এনেই যদি নৰ্মেল কিতাপ হয় তেতিয়া সেইটো মই তিনি চাৰি দিনৰ ভিতৰত কমপ্লিট কৰি দিওঁ পঢ়াৰ একেৰাহে মই যদি ভাল লগা কিতাপ হয় মানে যদি মনঃপূত কিতাপ হয় তেনেহ'লে মই দিনটো পঢ়ি থাকিব পাৰোঁ সময় তেনেকৈ গণ্য় গণনা কৰা নহয় তথাপি ক'ব গ'লে মই একেৰাহে তিনি চাৰি ঘন্টামান বহি পঢ়ি থাকিব পাৰোঁ তাৰপিছত এটা বিৰতিৰ দৰকাৰ হয় পঢ়াৰ বাবে তেনেকুৱা কোনো লক্ষ্য় নাই এনেই পঢ়ি থকা যায়